হেল্ল' অ' হয় কওকচোন অ' হয় হয় আপুনি কোনে কৈছে অ' কওকচোন

অ' তেনেকুৱাতো হ'ব নালাগে আমি আগৰ পৰাই বহু দিনৰ পৰাই কেণ্টিন চলাই আছোঁ আৰু দি মানুহলৈ দিয়ে থাকোঁ কিন্তু মই প্ৰায় ভাগ চায়ে দিওঁ কিন্তু আমাৰ যদি অ' এনেকুৱা হ'ব পাৰে যে আমাৰ ষ্টাফৰ মানুহ মাজে মাজে সলনি হৈ আছে হয়তো কোনোবাই এই কামটো কৰিবও পাৰে কালি আছে যদিও মইতো ভাবিছোঁ যে কালি থাকিব নালাগে কিন্তু আপোনালৈ ভুলতে তেনেকুৱা হ'ল নেকি অ' অ' অ' হয় হয় মই আপোনাক সেইটো কথা কাৰণে ক্ষমা বিচাৰিছোঁ আমি দুঃখিত তেনেকুৱা এটা ভুল হোৱাৰ বাবে মই ষ্টাফৰ মানুহক ক'ম বাৰু যাতে এনেকুৱা ভুল আৰু নকৰে আপুনি বেছি অসুবিধা পাইছে যদি আমি আকৌ নতুনকৈ দিয়াৰ আপোনাক ব্যৱস্থা কৰিব পাৰিম অ' আপুনি এইবাৰলৈ

অ' হয় হয় হয় আছলতে আমাৰ এই সেইটোৱে মই কৈছোঁ যে ষ্টাফৰ মানুহ সলনি হ'লত কিছুমান কাম অলপ বেয়া দিশে গ'ল মই আপোনাক এইবাৰলৈ ক্ষমা বিচাৰিছোঁ আমি পিছত আকৌ এই দিশটোত বাৰু গুৰুত্ব দিম ঠিক আছে অ' অ' হয় ঠিক আছে ঠিক আছে এইটো মই দিয়াৰ ব্যৱস্থা কৰিছো আপোনাৰ ঠিক আছে থেংক ইউ